ছয় জানুৱাৰী দুহেজাৰ পাঁচ চাৰি ফেব্ৰুৱাৰী দুহেজাৰ তিনি সাত ফেব্ৰুৱাৰী দুহেজাৰ ছয় ন মাৰ্চ দুহেজাৰ ষোল্ল পাঁচ জানুৱাৰী দুহেজাৰ একৈছ